হেল্ল' হয় এইটো অ'লা কাৰ্যালয় হয়নে মই আপোনালোকলৈকে ফোন কৰিছিলোঁ মই ক'ৰবালৈ গ'লে আপোনালোকৰ গাড়ীয়ে ব্যৱহাৰ কৰোঁ ক'বলৈ গ'লে মই আপোনালোকৰ নিয়মীয়া গ্ৰাহকে তথাপিও আপোনালোকে মোৰ পৰা বহুত টকা লয় অহা কাইলৈ বুধবাৰে বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰলৈ মোৰ লগৰ এজন যাব আপোনালোকে তাৰ পৰা সঠিক দামটো ল'ব বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰৰ দূৰত্বটো অনুসৰি খুব বেছি আশী এশ টকা ল'ব আৰু তাতকৈ বেছি যাতে তাৰ পৰা নলয় সেইবাবে মই আপোনালোকক ফোন কৰিছিলোঁ ধন্যবাদ